হেল্ল' অ' অই অ' হেৰি নে তুমি গংগা দোকানী নে অ' ফল যে বিক্ৰী কৰা গংগা হয়নে অ' অ' মই মই হেৰি কৈছোঁ এই কৈছোঁ হেৰি আমাৰ আজি অলপমান পূজা আছিল আপোনাৰ দোকানৰ পৰা সদাই ফল চল আনো ন এতিয়া মোক অলপ ফল লাগিছিল অ' আপোনাৰ তাত কি কি ফল আছেনো দামবোৰ কেনেকুৱা কওকচোন অলপ কল লাগিব আপেল লাগিব তাৰপিছত নাচপতি তাৰপিছত এই নাৰিকলো লাগিব ডালিম লাগিব এইখিনি কওকচোন বাৰু দাম বন দাম চাম কেনেকুৱা অ'

হয় হয় আমাক অ মালভোগ লাগিব অ' বাকী অ'

নাৰিকলৰ যোৰা কেনেকৈ অ' ইমানটোৱে ভাল অ' হ'ব বাৰু আমাৰ মই কাঞ্চাক পঠাই দিম আপুনি বস্তুখিনি মোক দিব তাৰ হাতত এই হিচাপটো দি দিব আপুনি হ'ব আৰু